হেল্ল' জমেটো হয়নে হয় মই আপোনালোকৰ এপত অ'টোপে' ছাৰ্ভিচ অন কৰি ৰাখিছিলোঁ আৰু প্ৰায় দুপৰীয়া আহাৰ মই আপোনালোকৰ এপৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ কিন্তু বিশেষ এটা কাৰণত মই এতিয়া অ'টোপে ছাৰ্ভিচটো বাতিল কৰিব খুজিছোঁ অনুগ্ৰহ কৰি মোৰ অ'টোপে ছাৰ্ভিচটো বাতিল কৰি দিব